অঁ হেল্ল' হয় কওক অঁ হয় বাইদেউ কওক বাইদেউ আপুনি এতিয়া আপেল আম কল সবেই পাব অঁ এতিয়া বতৰৰ ফল সব পাব বাইদেউ অঁ কুঁহিয়াৰো পাব বাইদেউ আপোনাক কিহৰ কাৰণে লাগিছিলে বাৰু অঁ অঁ চেনিকলো পাব বাইদেউ চেনিকলৰ আখি বাইদেউ বৰ্তমান আশী টকা চলি আছে হয় বাইদেউ বাইদেউ জানেইচোন এতিয়া অলপ বাঢ়ি আছে বাৰু দামটো কুঁহিয়াৰ এডালত ষাঠি টকা বাইদেউ আপেলৰ বৰ্তমান দুশ বিশ টকা চলি আছে বাইদেউ আমো এশ বিশ টকা কেজি অঁ অঁ হ'ব বাইদেউ আপুনি আহিব